আমাৰ পৰিয়ালটো সাধাৰণতে আমাৰ বহুত ডাঙৰ পৰিয়াল আমাৰ ঘৰৰ আমাৰ দেউতাৰ চাৰিটা ভায়েক চাৰিটা ভাই ককাই বাইদেউ বাইদেউ চাৰিজনী এটা মামাৰ এজন এজন বৰদেউতা খুৰা দাদা গোটেই আমি একেলগে আমি আমাৰ এটা পৰিয়াল আমি সকলোৱে মিলিজুলি আমাৰ এই পৰিয়ালটোত আমি চলি আছোঁ আমাৰ পৰিয়ালত যদি কোনোবা মানুহৰ যদি বেমাৰ হয় ইজনে সিজনে আমাৰ সহায় সহযোগিতা কৰোঁ আমি আমাৰ পৰিয়ালটো আমাৰ একেলগে খোৱা ভাত ভাত খোৱা আমি কাম কৰা সকলো আমাৰ পৰিয়ালৰ লগতে আমি সেইবোৰ কাম কৰোঁ আৰু পৰিয়াল পৰিয়ালৰ ল'ৰা ছোৱালী সকলো মানে সিহঁতেও সিহঁতেও ভালদৰে মিলিজুলি পৰিয়ালৰ লগতে খাপ খাই আছে আৰু আমাৰ বন্ধুবৰ্গ বুলি ক'বলৈ গ'লে আমি বন্ধুবৰ্গৰ বহুত সহায় সহযোগিতা পাইছিলোঁ বন্ধু বন্ধুত্ব আচলতে মানুহৰ বহুত উপকাৰ কৰে বিপদৰ সময়ত বন্ধুৱে বা বান্ধৱী সিহঁতে বহুত সহায় কৰে পঢ়া পঢ়া প যেতিয়া স্কুলত পঢ়ি খাকোঁ তেতিয়া আমাৰ সকলো বন্ধু বান্ধৱী আমি এটা ইজনে সিজনৰ মনৰ কথা আমি পাতোঁ আমি সিহঁতৰ লগতে লিখা পঢ়া সব আমি যদি আমাৰ আমাৰ আমি নগ'লেও সিহঁতে আমাৰ লেখা পঢ়াখিনি সিহঁতে ধুনীয়া কৰি দিয়ে বা সিহঁত নগ'লেও আমি দিওঁ আমাৰ বন্ধু এনেই বহুত বন্ধু আছে একদম আমি এইবি এইবিলাক বন্ধুৰ লগতে বন্ধুৰ লগতে আমি চলি আছোঁ বন্ধুত্বই পৃথিৱী পৃথিৱীত বন্ধুত ভাল বন্ধুৰ লগত ভাল বন্ধু থাকিলে বিপদৰ সময়ত সকলো সকলো ক্ষেত্ৰতে সহায় হয় আমাৰ ক্লাছ ক্লাছত ক্লাছৰ বন্ধুসকল প্ৰায়ে ভাল আমি সিহঁতৰ লগত খেল ধেমালিৰ পৰা হওক মনৰ কিছুমান কথা হওক আমি সকলো সিহঁতৰ লগতে আমি ক'বলৈ কওঁ সিহঁতেও কয় বা আমাৰ ঘৰতো সিহঁত আহে আমিও যাওঁ এনেকুৱা কিছুমান কিতাপ যদি কিতাপ আমি আমি নিজে যদি কিতাপখন আমি আনিব নোৱাৰোঁ তেনেহ'লে সিহঁতেই আমাক কিতাপখন দি দিয়ে আৰু লিখা পঢ়াৰ সহায় সহযোগিতাও সিহঁতেই কৰে আকৌ আমিও আমাৰো যদি কিবা সমস্যা থাকে বা বেমাৰ আজাৰৰ ক্ষেত্ৰত যদি আমি চিকিৎসা কৰিব পৰা নাই তেতিয়াহ'লেও আমাৰ আমাৰ বন্ধু বান্ধৱীসকলে গোটেই কেইজনে এটা হৈ আমাক সিহঁতেও আমাক কিছুমান সহায় সহযোগ কৰে তাৰ তাৰকাৰণেও আমি কিছুমান আমি বন্ধু বান্ধৱীৰ কাৰণে উপকৃত হৈছোঁ